অঁ অঁ অঁ আছো আছো এই হৈ যায় কিবাকে এই কৰিছিল এইটো কিবাকে ৰাখি দিবা আৰু অঁ অঁ

অঁ চাউল আছে আছে চাউলো আছে

অঁ হ'ব হ'ব হ'ব দে বাৰু যিখিনি যিখিনি লাগে

দামটোতো এতিয়াতো পঁচাশী টকাকে চলি আছে তথাপিতো আপুনি নিয়ে যদি বাৰু তিনি চাৰি পাল্লাকে এ আশী টকাকে দিম দে বাৰু অঁ অঁ হ'ব হ'ব কথা নাই কথা নাই মানে বস্তুটো হে কৰিব লাগে অঁ অঁ হ'ব হ'ব অঁ অঁ অঁ